আমি পালন কৰা উৎসৱ হ'ল দুৰ্গা পূজা দুৰ্গা পূজা পাঁচদিন পালন কৰা হয় ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমী দশমীত প্ৰতিমা বিসৰ্জন দিয়ে তাৰপিছত আহে কাতি মাহত দেৱালী দেৱালী অতি ধুমধামেৰে পালন কৰা হয় শাৰী শাৰী চাকি দিওঁ কলপুলি পুতি তাৰ তলত চাকি দিওঁ শৰাই দিওঁ আৰু ফুলজাৰী বোমা দি লগাওঁ তাৰ পাছত আহিল আপোনাৰ কাতি বিহু কাতি বিহুত তুলসীৰ তলত আমি মহিলাসকলে চাকি দিওঁ আৰু ধানৰ ঘৰত মতাবিলাকে চাগে শৰাই লৈ যায় আৰু চাকি বন্তি দিওঁ আৰু লক্ষ্মী দেৱীক আৰধনা কৰোঁ তাৰপাছত মাঘবিহু মাঘবিহুত আমি পিঠা লাৰু চিৰা দৈ আদি খাওঁ বনাওঁ আৰু বহুতে লগ হৈ পেলাই মেজি ঘৰত মেজি কৰোঁ মেজি ঘৰত শৰাই দিওঁ লাৰু দিওঁ তাৰপাছত ঘৰলৈ আহি দৈ চিৰা খাওঁ লগ হৈ তাৰপাছত বহাগৰ বিহু বহাগ বিহু ৰঙালী বিহু বিহুত বহুতো নানা ধৰণৰ ৰং ধেমালি হয় বিহুত নৃত্য নাটিকা কৰা যায় লগতে বিহু ফাংচনবিলাক বছৰে বছৰে আমিও যাওঁ যাই যোগদান কৰোঁ এইখিনি